বিভিন্ন ধৰণৰ অসমীয়া থলুৱা কঠিন ৰেচিপিসমূহ হ'ল যেনে কচুৰ তৰকাৰী গাজৰ তৰকাৰী ঔটেঙাৰ তৰকাৰী খাৰ তৰকাৰী মাটিমাহ তৰকাৰী ভেদাইলতা তৰকাৰী আদি বিভিন্ন ধৰণৰ অসমীয়া থলুৱা খাদ্য এই ৰেচিপিসমূহ কঠিন হোৱাৰ কাৰণ হ'ল যে এই ৰেচিপিসমূহৰ প্ৰয়োজনীয় সকলো সমল যেনে শাক পাচলি মছলা আদি ঘৰুৱা এই সকলো শাক পাচলিসমূহ পাবলৈ বিভিন্ন বতৰ প্ৰয়োজন লগতে সকলো সময়তে সকলো ঠাইতে এই শাক পাচলিসমূহ পোৱা নাযায় আৰু এই শাক পাচলিসমূহৰ দ্বাৰা বিভিন্ন নীতি নিয়মেৰে এই ৰেচিপিসমূহ প্ৰস্তুত কৰা হয় আৰু এই ৰেচিপিসমূহ প্ৰস্তুত হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন